এবাৰ মই এডাল ৰিয়েলমিৰ চাৰ্জাৰ কিনিছিলোঁ যিডাল মূল্য সঠিকে আছিল কিন্তু চাৰ্জাৰডাল বহুত সময় চাৰ্জ দিলেহে নিৰ্দিষ্ট পৰিমাণৰ চাৰ্জ হয় আৰু এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ই বেয়া হৈ গৈছিল